আমাৰ সমাজত নিত্য় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কিছুমান অ অনুষ্ঠান আছে যেনে লাচিত বৰফুকন দিৱস পোন্ধৰ আগষ্ট গান্ধী জয়ন্তী দিৱস লগতে বিভিন্ন উৎসৱসমূহ হ'ল দুৰ্গা পূজা কাতি বিহু ৰঙালী বিহু মাঘৰ বিহু ভোগালী বিহু কাতি বিহু কঙালী বিহু আৰু লগতে অনেক ধৰণৰ পূজা যেনে শিৱ পূজা শিৱৰাত্ৰী গণেশ পূজা জন্মাষ্টমী লক্ষী পূজা বিশ্বকৰ্মা পূজা ইত্যাদি অনেক ধৰণৰ উৎসৱ অনুষ্ঠান পালন কৰা হয়